হেল্ল' ফোনপে'ৰ কাষ্ট'মাৰ কেয়াৰ হয়নে মোৰ এটা ট্ৰানজেক্সন প্ৰচেছ হৈ আছিলে আপোনালোকে মোৰ ট্ৰানজেক্সন আইডি টো চেক কৰকচোন মোৰ ট্ৰানজেক্সন আইডি হ'ল সাত আঠ তিনি চাৰি পাঁচ ছয়

হয় এই ট্ৰানজেক্সনটো মোৰ যোৱা দুঘণ্টাৰ পৰা প্ৰচেছ হৈ আছে এ এই ট্ৰানজেক্সনটো আপোনালোকে পাৰিলে ঠিক কৰি দিয়ক নহয় এই ট্ৰানজেক্সনটো কেনচেল কৰাই দিয়ক নহ'লে মোৰ অৰ্ডাৰ আহি পোৱাত দিগদাৰ হ'ব বা মোৰ অৰ্ডাৰ নাহিব ধন্যবাদ